মোৰ প্ৰিয় খেল হৈছে ক্ৰিকেট ক্ৰিকেট খেল মোৰ ওচৰৰ পৰা চাবলে মন যায় ক্ৰিকেট খেল ওচৰৰ পৰা চোৱা এটা সপোন আছে ক্ৰিকেট খেলৰ ক্ৰিকেটৰ বিষয়ে ক্ৰিকেটাবোৰ বহুতো মোৰ ভাল লাগে যেনে আপোনাৰ ধৰক এম এছ ধনী বিৰাট কোহলি এম এছ ধোনী খেল ওচৰৰ পা চাব মন যায় বিৰাট কোহলি খেল ওচৰৰ পা চাব মন যায় জাষ্টিম বুমৰা খেল ওচৰৰ পৰা চাব মন যায় হাৰ্দিক পাণ্ডিয়া খেল চাবলৈ মন যায় কপিল দেৱৰ খেল এতিয়া তেনে চাব নাপাওঁ কপিল দেৱৰ খেল ওচৰৰ পা চাব মন আছিল কিন্তু আৰু সেইটোতো সেইটো এতিয়া সম্ভৱ নহয় তেখেতে যিহেতু এতিয়া ৰিটায়াৰমেণ্ট ল'লে তেখেতৰ খেল আগৰ এই টিভিতে চাওঁ আৰু টিভিতে চোৱা হয় আগৰ কেতিয়াবা হাইলাইটত তেখেতৰ খেলৰ বিষয়ে ওলালে ক্ৰিকেটৰ ওচৰ পা চাব চা চাওঁ আৰু ওচৰৰ পৰা সেই ক্ৰিকেট খেল চোৱা বহুত এটা হেঁপাহ আছে আৱেগিক হৈ পৰিম ওচৰ পা চালে ওচৰৰ পৰা বৰ্তমান দিনলৈকে মই কি ক্ৰিকেট খেল চাই পোৱা নাই এনেই খেল চেলবিলাকতো হয় ওচৰে পাজৰে খেলিবলৈ গ'লে এনেকে চোৱা হয় কিন্তু ৰ পৰা ক্ৰিকেট খেল মই চাই এনেকৈ পোৱা নাই ডাইৰেক চকুৰ আগৰ পৰা ভাল ভাল খেলুৱৈ সকলো খেলটো চাব মন যায় এম এছ ধোনিয়ে যোনটো ছিক্স ছিক্সাৰৰ কথা এইটো এতিয়ালৈ বিখ্যাত হয় থাকে ছটা বলত ছটা ছিক্স তেনেকুৱা খেলবিলাক চাব চকুৰাগৰত চাব পৰা মনটো আছে বিৰাট কোহলিৰ খেলো চাই ভাল লাগে ৰোহিত শৰ্মা ৰোহিত শৰ্মাৰ কেপ্টেনিংটোও ভাল লাগে মোৰ কেপ্টেনিং যোনটো কৰি আছে তেখেতে এতিয়া আই পি এল খেলবিলাকৰ বিষয়েও বহুতখিনি চাব মন যায় ফুটবল খেলটো তেনেকৈ মই চাব মন নাযায় এনেকুৱাই হওক কেৰম চেৰম এইবিলাক চব খেলৰ লগতে মোৰ এটা বেলেগ জড়িত হৈ আছে চব খেলেই খেলিবলৈ মন যায় চাবও মন যায় ওচৰৰ পৰা ওচৰৰ পৰা বিশেষকে চাবলৈ মন যায় কি ক্ৰিকেট খেলখনে আৰু ক্ৰিকেটৰ লগত এটা আৱেগিক পৰিস্থিতি আছে সৰুৰ পৰা ক্ৰিকেট খেলোঁ পথাৰত গৈ গৈ বেট বনাই কাঠেৰে বল কিনো চবে মিলাই পইচা দি আজিকালি এটা বল কিনিবলৈ ইমানো পইচা দৰকাৰ নহয় কিন্তু সেইটো বল কিনিবলৈ এজন মানুহ পায় কিন্তু খেলো বুলিবলৈহে সময় নাইকিয়া হৈ গৈছে আজিৰ দিনত কিন্তু যেতিয়াই সম সকলোবিলাক মিলে তেতিয়াই মই ক্ৰিকেট খেলখন চোৱাৰ হেঁপাতটো পূৰণ কৰিম বুলি ভাবি থোৱা হৈছে মনতে ক্ৰিকেট খেলৰ লগত জড়িত সকলোবিলাক তাৰকাকে মোৰ ভাল লাগে ক্ৰিকেট খেলত ৰান উঠালে ভাল লাগে ক্ৰিকেট খেলৰ যোনবিলাক জাষ্টিন বুমৰা বলিঙৰ কেবা বলিং কৰাটো চাই ভাল লাগে বিৰাট কোহলীয়ে বেটিঙেই কৰা হওক যিটো ৰান বনায় বিৰাট কোহলি যিটো ৰান বনাই থৈ যায় সেইটো বহুতখিনি ভাল লাগে বিৰাট কোহলি খেলৰ পাৰফৰ্মেঞ্চটো দেখিলে সঁচাকৈ নিজকে বহুত সুখী যেন লাগে তেওঁ এজন ভাৰতীয় ক্ৰিকেট হিচাপে আমাৰ অসমৰ এতিয়া এজন আছে ৰিয়ান পৰাগ ৰিয়ান পৰাগো বহুতো খেলত আগবাঢ়ি গৈ থকা দেখিবলৈ পোৱা গৈছে ৰিয়ান পৰাগৰ ৰিয়ান পৰাগে এতিয়া ভাৰততো নাম এটা কৰিবলৈ চেষ্টা কৰি আছে তেওঁ অহা বছৰলৈ ৱৰ্ল্ড কাপত নেক্সট ৱৰ্ল্ড কাপত তেওঁৰ নামটো আহিব বুলি আমি অসমবাসীয়ে আশা কৰি আছোঁ বুলি জানিব আশা আশা অত্যন্ত আশা কৰি আছোঁ তেওঁ অহা নেক্সট ৱৰ্ল্ড কাপখন খেলিবলৈ পাওঁক তেওঁ কষ্টৰ সাৰ্থক হওক ৰিষভ পন্তো বহুত ভাল খেলে তেখেতৰ এটা এক্সিডেণ্ট হৈছিল এই এক্সিডেণ্টৰ পৰা তেওঁ এতিয়া ৰিকভাৰী হৈছে বা ৰিকভাৰী হৈ পিনে তেওঁ এতিয়া খেলত নামিছে প্ৰেক্টিছ কৰিছে চ' তেওঁ সেই এক্সিডেণ্ট হোৱাৰ পিছৰ পৰা খেলৰ পৰা বিৰত আছিল যদিও খেলৰ লগত জড়িত হৈ আছিল চাবলৈ মেলিবলৈ গৈ থাকে তেখেতে খেলবিলাক সেয়াই আৰু